হেলৌ ঔ ঔ ক'ৰপৰা কৈছে অঁ কওকচোন হয় হয় নহয় আপুনি ট্ৰেইনতে আহক ইণ্টাৰচিটিখনতে আহক ইণ্টাৰচিটিখনত আহিলে আপুনি নটা বজাত তিনিচুকীয়া পাই যাবহি অঁ মই

অঁ অঁ অঁ অঁ অঁ মই মোৰ তিনিচুকীয়া ষ্টেশ্যনৰ ওচৰতে ল'জ এটা আছে

হাঁ এই থকা মেলা মানে তাৰমানে তুমিতো ফুৰিবা নহয় জানো তাৰমানে তোমাক মই মানে তিনিচুকীয়া যিবিলাক মানে আমাৰ সাধাৰণ ঠাইবিলাক যেনেকৈ ধৰা ডিব্ৰু চৈখোৱা হা টিলিঙা মন্দিৰ বা ডিগবৈ আমাৰ পাৰ্ক আছে হা এইবিলাক মই দেখোৱাব দেখোৱাব পাৰিম অঁ তুমি আহিবা আহিবা হা অঁ লগতে আপোনাৰ মোৰ এক্সট্ৰা ৰূম আছে হা এক্সট্ৰা ৰূম আছে এইবোৰ মই থাকিব পাৰিম এনেকে মই মানে টুৰিষ্টসকলৰ কাৰণে মই মানে তেনেকে ৰূম ৰাখি থওঁ মোৰ প্ৰায় মানে এতিয়াও দুটা ৰূমত মানে দুজন আছেই অঁ আহিলে হৈ যাব আপোনাৰ আজি দিনটো মই ফ্ৰী আছোঁ হা আজি দিনটো তুমি অঁ ট্ৰেইনৰ ইষ্টেশ্যন পোৱাৰ লগে লগে মোক ফোন মাৰি দিবা অঁ তোমাক লৈ গুচি আহিম হা মানে মই তোমাক যিবিলাক ঠাই কথা ক'লোঁ টিলিঙা মন্দিৰৰ কথা ক'লোঁ আৰু ডিব্ৰু চৈখোৱাঘাট এ বাৰু ডিগবৈ তুমি ৰিফাইনেৰী চাম বুলি কৈছা তালৈয়ো তোমাক লৈ যাম হ'ব হ'ব